কৃষকৰ আত্মহত্যা হৈছিলে ধৰক তেওঁলোকে যিটো যদি ফচল নাপায় সুবিধামতে বা যিসমূহ তেওঁলোকৰ খৰচ হয় সেই খৰচ যদি ঘূৰাই নাপায় পৰিয়াল যদি পোহপাল দিব নোৱাৰে তেতিয়া নোহোৱা নহয় হাত সাৰিব পাৰি যদি চ বিভিন্ন চৰকাৰে যদি বিভিন্ন ব্যৱস্থা লয় চৰকাৰে লৈছে পদক্ষেপ নোলোৱা নহয় বিভিন্ন এনৰেগা আঁচনি বা পাৱাৰ টিলাৰ ট্ৰেক্টৰ এইবিলাক দিয়াৰ ব্যৱস্থা কৰিছে বা তেওঁলোকক শস্যসমূহ দিয়াৰ ব্যৱস্থা কৰিছে গতিকে চৰকাৰে এইসমূহে কৰিব পাৰে নকৰা নহয় কৰিছেও আৰু বহুত ক্ষেত্ৰত সফল হৈছে আৰু লগতে আত্মহত্যা আগতকৈ কিছু পৰিমাণে কম হৈছে